হেল্ল' অঁ এই ৰাওণা গাঁও পা কৈছোঁ দুলুমণি শইকীয়া ছাগলী আছে চাৰিজনী অ কাৰণ অকমান দুই এটা আমাৰ খো দিয়কচোন বেমাৰ হোৱা নাইকিয়া বাৰু বেমাৰৰ পৰা কেনেকে হাত সাৰি থাকিব পাৰিম সেইটোকে কওকচোন বাৰু অ খাইছোঁ খাইছোঁ অ গলিত এই যেতিয়া ওখ ঠাই পাওঁ মানে পানী নোহোৱা ছাগলীয়ে আকৌ পানীত নাখায় নহয় অঁ সেই তেনেকুৱা ওখ জেগাত পানী দুনী নোহোৱা জেগাত এৰালো দিওঁ তাৰপাছত আকৌ গছপাত মানে কঁঠাল পাত নিম পাত সৌৰা পাত অ এই অ এইখিনি খোৱা অঁ অঁ এতিয়া খেতি দিন নহয় আৰু এতিয়া যে আৰু এটা মানে হেৰি এতিয়া নতুন ধান যে ওলাব এই অঁ সেই ধানটো যেতিয়া পূৰঠ হ'ব মানে গাখীৰতপা যেতিয়া চাউললৈ হেৰি হ'ব সেই ধানটো খালে মানে ছাগলীয়ে হেৰি হয় চেৱলীয়া আৰু কেতিয়াবা মানে মৰিও যায় সেইটো অসুখতে

অঁ অঁ তেতিয়া অঁ অঁ অ আমি এতিয়া এতিয়া মানে আমাৰ সেইটো কাৰণে আমি অঁ এতিয়া বৰ্তমান এই ঘৰতে মানে পথাৰবিলাকত এতিয়া পানী আছে নহয় অলপ অলপ হ'লেও অঁ এতিয়া আমি ঘৰতেহে ৰাখোঁ বাৰু আৰু অঁ আৰু এনেকে লতা চতা এনেকে এইবিলাক কাটি কুটি দিলেও খায়

অ হ'ব নিদিও নিদিও অঁ অঁ

দুকুৰিটাই হয়গে আৰু অ হয় অ অঁ অঁ আৰু হেৰি নহয় এই বাৰিষা পাছত এই ৰাওণা পাৰত বেমাৰবিলাক হয়েই খৰালি তেনেকে নহয় বাৰু কিন্তু বাৰিষা হয়

অ অঁ অঁ কিবা হ'লে আপোনালোকৰ লগত যোগাযোগ কৰিম হ'ব